শেহতীয়া বছৰত ভাৰতীয় অৰ্থনৈতিক বহুতো ধৰণবৰ ব্যৱস্থা লোৱা দেখা গৈছে আৰু এনেদৰেই শেহতীয়া সময়ত কিছুমান ব্যৱস্থা আমাক লোৱাৰ বাবে বহুত সহায় হৈছে চিকিৎসা হওঁক ৰাস্তা বাট বনোৱা উদ্যোগ স্থাপন কৰা যাৰ বাবে আমাৰ অসমখন বৰ্তমানলৈকে আগবাঢ়িব পাৰিছে মানুহৰ শিক্ষাৰে ক্ষেত্ৰত নহওঁক কিয় ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বহুতো ধৰণৰ বিদ্যালয় কলেজ আদি আগবঢ়োৱা হৈছে ইণ্টাৰনেট বেংক পৰিশোধে বিত্তীয় খণ্ডত বহুতো সোনকালে কামবোৰ কৰা হৈছে ইণ্টাৰনেটৰ যুগত বেংকত এটা সময়তে দুটা তিনিটা কাম হৈ যোৱাকৈ বহুতো ব্যৱস্থা হাতত লৈছে সেইসমূহৰ বাবে আমাৰ বহুতো সহায় হৈছে এনেই ক'ব বিচাৰোঁ মই